নমস্কাৰ হাতেৰে তৈয়াৰ কৰা কাপোৰবোৰ বজাৰৰ ৰেডিমেড কাপোৰৰপৰা পৃথক যদিও ৰেডিমেড কাপোৰৰ এক বিশাল বজাৰ আছে তথাপিও আমি হাতেৰে তৈয়াৰ কৰা কাপোৰ পিন্ধি ভাল পাওঁ কিয়নো হাতেৰে চিলাই কৰা বা হাতেৰে বোৱা কাপোৰবোৰ বহুত দিন যায় আৰু সেইটো কম খৰচত হয় আমি যদি ৰেডিমেড কাপোৰ কিনি আনোঁ সেই কাপোৰখিনি আমাৰ ফিটিং নহয় বা আমাৰ পচন্দৰ নহ'বও পাৰে বা আমাৰ শৰীৰৰ কাৰণে উপযোগী নহ'বও পাৰে কিয়নো চিন্থেটিক কাপোৰ বা তেনেকুৱা পলিষ্টাৰৰ কাপোৰবোৰ আমাৰ শৰীৰৰ কাৰণে উপকাৰী নহয় আমাৰ হয়তো শৰীৰৰে শৰীৰত কিবা বেমাৰো হ'ব পাৰে সেয়ে আমি হাতেৰে ব'লে কপাহী কাপোৰ ব'ব পাৰোঁ আৰু সেইটো কম খৰচত হয় আমি কেতিয়াবা যদি সভা সমিতি আদিলৈকে কিবা গামোচা কিনি আনোঁ গামোচাৰ ফুলবোৰ আমাৰ পচন্দ নহয় আৰু সেই গামোচাখনকে যদি আমাৰ হাতেৰে আমি বওঁ আমাৰ শিপিনীয়ে যদি ঘৰত বয় তেতিয়াহ'লে আমাৰ নিজৰ পচন্দ অনুসৰি সুন্দৰকৈ আমি ব'ব পাৰোঁ সেয়ে আমি হাতেৰে তৈয়াৰ কৰা কাপোৰবোৰ বেছি ভাল পাওঁ আৰু হাতেৰে তৈয়াৰ কৰা কাপোৰবোৰ কম খৰচ হয় কম খৰচত হোৱা বাবে আমাৰ দৈনন্দিন আমাৰ গাঁৱলীয়া মানুহৰ কাৰণে বৰ ভাল উপকাৰী হয় আৰু আমি হাতেৰে বৈ ঘৰতে হাতেৰে বৈ শিপিনীসকলে সেইটো ব্যৱসায়ো কৰিব পাৰোঁ আমি দুটকা এটকা আমি বিক্ৰী কৰি সেইখিনি আমি পইচাও পাব পাৰোঁ সেয়ে আমি ঘৰতে হাতেৰে বোৱা বা গোঁঠা বা চিলাই কৰা কাপোৰ আমি ভাল পাওঁ আমি যদি চিলাই কৰি ঘৰতে যদি চিলাই কৰি আমি পিন্ধোঁ সেই কাপোৰখিনি আমি বডীৰ ফিটিং অনুযায়ী আমি চিলাব পাৰোঁ ৰেডিমেড কাপোৰখিনি আমি বডীৰ ফিটিঙত আমি নাপাব নাপাওঁ আৰু সেয়ে আমি ৰেডিমেড কাপোৰ ভাল নাপাওঁ আৰু মানুহে গোঁঠা বা চিলাই কৰা কাপোৰ ভাল পায় ৰেডিমেড কাপোৰখিনি আমাৰ কাৰণে কমফৰ্টেবল নহয় ঘৰত বোৱা কাপোৰখিনি আমাৰ কাৰণে কমফৰ্টেবল হয় আমি নিজা ডিজাইন কৰি আমি চিলাই বা নিজে ডিজাইন কৰি আমি সেইখিনি পিন্ধিব পাৰোঁ আৰু সেয়ে আমি হাতেৰে বোৱা কাপোৰ পিন্ধোঁ যিহেতু আজিকালি মানুহৰ ঘৰুৱা খৰচবোৰ বহুত সেয়ে ঘৰুৱা খৰচবোৰ বহুত কাৰণে আমি যদি হাতেৰে চিলাই কৰোঁ তেতিয়াহ'লে কম খৰচত হ'ব সেয়ে আমি ৰেডিমেড কাপোৰ নিকিনি হাতেৰে বোৱা বা চিলাই কৰা কাপোৰ কিনি ভাল পাওঁ যদিও বা ৰেডিমেড কাপোৰ বজাৰত ৰেডিমেড কাপোৰ আমি বহুত শুৱনি বা ৰংচঙীয়া কাপোৰ পাওঁ তথাপিও আমি ঘৰত ঘৰত বোৱা কাপোৰবোৰ নিজৰ সুবিধা অনুযায়ী চিলাই ল'ব বা বৈ ল'ব পাৰোঁ সেয়ে আমি ৰেডিমেড কাপোৰ ৰেডিমেড কাপোৰ আমি নিকিনোঁ আৰু আমি ঘৰত হাতে বোৱা কাপোৰ আমি পিন্ধোঁ আৰু যদি আমি ঘৰত আমি ৰেডিমেড কাপোৰকে আশা কৰি থাকোঁ বজাৰৰ কাপোৰসমূহকে যদি আশা কৰি থাকোঁ আমাৰ শিপিনীসকলে এলেহুৱা হৈ যাব আৰু আমাৰ যিটো থলুৱা পৰম্পৰা আমাৰ কাপোৰ বোৱা বা চিলাই কৰা আমাৰ সেইবোৰ নোহোৱা হৈ যাব এসময়ত বিলুপ্ত হৈ যাব সেয়ে আমাৰ এই ঘৰত বোৱা কটা আদি কৰি থাকিব লাগে আৰু বজাৰৰপৰা কাপোৰ তেনেকৈ কিনিব নালাগে আমাৰ আমাৰ অসমীয়া মানুহৰ যিটো বোৱা কটা অসমীয়া শিপিনীসকলৰ যিটো বোৱা কটা কাপোৰৰ মৰ্যাদায় বেলেগ আৰু বিশ্বৰ দৰবাৰত আমাৰ গামোচাখন প্ৰতিষ্ঠা হৈছে গামোচাই আমাৰ ইতিমধ্যে জি আই টেক পাইছে এৰী কাপোৰ এৰী কাপোৰে জি আই টেক পাইছে এৰী কাপোৰ আমি ঘৰতে এৰী পলু পুহি আমি ঘৰতে সূতা কাটি আমি এৰী চাদৰ মুগা কাপোৰ পাত কাপোৰ আমি ঘৰতে বওঁ আৰু সেইসমূহ খুব ধুনীয়া খুব শুৱনি আৰু পিন্ধি ভাল লাগে আৰু সকলোৱে দেখিব ভাল পায় আৰু সেয়ে আমি আমাৰ থলুৱা পৰম্পৰা ৰক্ষা কৰি যদিও ৰেডিমেড কাপোৰ বহুত আছে আমি ঘৰুৱাভাৱে প্ৰস্তুত কৰি আমাৰ শিপিনীসকলে ঘৰুৱাভাৱে প্ৰস্তুত কৰোঁ আৰু আমি কিনোঁ আমাৰ এখন যদি আমি ৰেডিমেড কাপোৰ নিকিনি আমি যদি থলুৱাভাৱে প্ৰস্তুত কৰোঁ আমাৰ এখন ব্যৱসায়ো হয় ব্যৱসায়ো হ'ব আৰু লগতে আমাৰ পৰম্পৰাও ৰক্ষা হ'ব আৰু আমাৰ খৰচো কম হ'ব